অঁ মই কেব এখন বুক কৰিছিলোঁ গাড়ীখন বহুত লেতেৰা ড্ৰাইভৰজনেও মাক্স পিন্ধা নাই পিছলৈকে যাতে এনেকুৱা নহয় বা এনেকুৱা নকৰে তাৰবাবে চাব আৰু